হয় কিন্তু মানুহ অন্য কামত ব্যস্ত হ'লেহে আমাৰ মন মগজুবিলাক ঠিক হৈ থাকে অকল যদি মই ধৰক ঘৰতে সেই কুকুৰাকিটালৈ ব্যস্ত হৈ থাকোঁ

মানুহে দিনটোত কৰিবলগীয়া বহুত কামেই থাকে সেইখিনি ঘৰত মই কৰোঁ তাৰ বাহিৰেও এই চৰাইবিলাককো চাবলগীয়া হয় কুকুৰা চৰাইবিলাক

মানুহে ধৰক ইটো সেইটো কাম কৰি থাকিলে নিজৰ স্বাস্থ্যটো ভাল হৈ থাকে স্বাস্থ্যটোৰ কাৰণে আৰু বহুতখিনি কাম কৰিবলগা হয়